হেৰিনে আপুনি এই কি কয় ভেটেনেৰী ডক্টৰ মিষ্টাৰ বৰুৱা হয়নে অ' হেৰি এই মোৰ মানে এটা হেৰি আছিল সৰু কুকুৰৰ পোৱালি আছিল আনিছিলোঁ আজি এক মাহমান আগতে আনোতে ভালে আছিল এতিয়া খোৱা লোৱা কৰিছিল আনোতে এতিয়া সি দেখোন এতিয়া আজি দুদিনমানৰ পৰা খাবলৈ ইচ্ছা নকৰে আমি ভাবিছিলোঁ এনে নাখায় আৰু কিন্তু এতিয়া খাবলৈ ইচ্ছা নকৰে এ মানে আগত দিলে মুখখন ঘুৰাই নাকটো দি এনেকৈ এনেকৈ হেৰি কৰি প্লে'টখন আগুৱাই দিয়ে আৰু নাখায়ে এতিয়া আজি দিনটো খুৱাই নাই একো এনেই ৰৈ আছে আৰু তাতেই দিনটো এতিয়া মই সেইকাৰণে আপোনাক ফোন কৰিলোঁ এতিয়া কিবা ছ'লিউশ্যন দিব পাৰিব নেকি কিয়বা খোৱা নাই

এতিয়া সৰু আছিলতো প্ৰথমে আমি এ হেৰি এনে বাচ্ছাক খোওৱা চেৰলেকে দিছিলোঁ চেৰলেক তাৰপিছতে গৰু গাখীৰ দিওঁ এইখিনিয়ে দিছিলোঁ আৰম্ভণিতে বেলেগতো আৰু সি তাৰ দাঁত গজা নাই বা সৰু আছে খাবও নোৱাৰে সেনেকৈ চেলেকি খাইছিল আৰু সেই দুদিন তাৰপিছত আজিতো খুৱাই নাই দিন হেৰি এক মাহমান হৈছে নেকি তাৰ ভালকৈ গম নাপাওঁ আৰু আনিছোঁ পোৱালি এটা এক মাহমান সৰুৱে পোৱালিটো

ঠিক আছে দিয়ক হ'ব বাৰু বাৰু হ'ব দিয়ক